হেল্ল' বন্ধু অঁ মই তাৰমানে এই পাছপৰ্টৰ কাৰণে এটা কথা পাতবা খুজিছিলোঁ তাৰমানে সেই অক্সফৰ্টত মই তাৰমানে সেই ৰিচাৰ্চ কৰাৰ কাৰণে তালে যাবা খুজিছিলোঁ মোৰতো পাছপৰ্টটো বৰ্তমান নাই গতিকে অনলাইনত মই কেনেকে কৰব লাগব তুমি জানা যদি অলপ মোক অঁ গাইড দিলে হ'ল অঁ